মোৰ নিজৰ শৰীৰটো ভালে ৰাখিবলৈ মই এনেধৰণৰ খাদ্য খাওঁ ঘৰতে শাক পাচলি কৰা ফল মূল ঘৰৰ সাৰেৰে কৰা ফল মূল খাওঁ আৰু ধোৱা পখলা কৰি ভালকে ঘৰত বনাই মেলি খাওঁ বাহিৰৰ বস্তু এভইড কৰোঁ